মই ক'ব গ'লে মই কেতিয়াও কোনো বিকল্প ৰাণিং ৱৰ্ক আউট চেষ্টা কৰা নাই আৰু এটা কথা মই ক'ব যাম যে দৌৰাই সদায় মোক সুস্থ কৰি ৰখাত সহায় কৰিছে দৌৰাতো আমি জানো যে সৰ্বশ্ৰেষ্ঠ কার্ডিঅ' ব্যায়াম বুলি ই টোপনিৰ মানদণ্ড আঁঠু আৰু পিঠিৰ স্বাস্থ্য উন্নত কৰিছে স্মৃতি শক্তি বৃদ্ধি কৰে বুলিও আমি জানিব পাৰোঁ ব্যায়ামে আমাৰ মনোভাৱ একাগ্ৰতা আৰু আৰু সামগ্ৰিক জীৱনৰ মানদণ্ড বৃদ্ধি কৰাত সহায় কৰে